ওৱান প্লাছ ব্ৰেণ্ডৰ ম'বাইলটো এতিয়া নাই যদি আপোনাৰ যদি দৰকাৰ হয় তেন্তে আনি দিব পাৰিম আপোনাক দৰকাৰ হৈছিল মানে আপোনাক কিমান দিনৰ ভিতৰত লাগে দুই তিনিদিনৰ ভিতৰত ই এম আইতে ল'ব নেকি যদি আপুনি ম'বাইলটো আনি দিবলৈ কয় কিন্তু এডভাঞ্চ হিচাপত কিবা এটা দিব লাগিব তেন্তে আমি দুই তিনিদিনতকৈ অলপ দেৰি লাগিব চাৰি পাঁচ দিনৰ ভিতৰত আহি যাব নাই এডভঞ্চটো কিবা এটা দিব লাগিব আৰু মানে আমাৰোঁ কাষ্টমাৰ কথা আছেটো আকৌ যদি আপুনি পাছত যদি নলওঁ বুলি কয় তেতিয়াটো দিগদাৰ হৈ যাব

হা হা কি কৈছে এডভাঞ্চটো এডভাঞ্চটো আপুনি ফাইভ থাউজেণ্ডৰ ওপৰত দিব কিমান দিব ফাইভ থাউজেণ্ডৰ ওপৰত অঁ পৰখিলৈ তিনিটামান বজাত যদি পৰহিলৈ আহে আপুনি তেন্তে অলপ সোনকালে আহিব পাৰিব নেকি অঁ

অঁ অঁ